আজিকালি প্ৰায় কাম কিবা কিবি অনলাইন কৰিবলৈ হ'লেও বা কিবা কিবি বেংকৰ পইচা পাতি উলিওৱা পাছবুক নাথাকিলেও প্ৰায় কাম আজিকালি আধাৰ কাৰ্ডৰ পৰাই কৰিব পৰা হয় আৰু আজিকালি কিবা কিবি কৰিবলৈ হ'লেও প্ৰায় আগতীয়াকৈ আধাৰ কাৰ্ডখনেই বিচাৰে আমি মানে জানিব বিচাৰিছোঁ মানে এই আধাৰ কাৰ্ডখনত এনে কি আছে মানে এইখন মানে সবতে দৰকাৰ হয় বেংকৰ বেংকৰ কিবা লেনদেনৰ ক্ষেত্ৰতো আধাৰ কাৰ্ড লাগে বা কিবা কিবি কৰা সময়তো ক'ৰবাত যাবলৈ হ'লেও ক'ৰবাত সাধাৰণ কাম এটা পাবলৈ হ'লেও যে আধাৰ কাৰ্ডখনৰ দৰকাৰ হয় মানে এইখন মানে যদি মানে আধাৰ কাৰ্ডখন মানে হেৰাই যায় মানে মানুহবিলাকৰ কি এনে মানে কি অৱস্থা হ'ব মানে মানুহবিলাক আধাৰ কাৰ্ডখন হেৰাই থাকিলে মানে মানুহবিলাক বহুতো অসুবিধাত পৰিব নেকি প্ৰায় আজিকালি আধাৰ কাৰ্ড হেৰালেও মানে মোবাইলৰ যোগেদিও অনলাইনত আধাৰ কাৰ্ডখন উলিয়াই ল'ব পাৰি কিন্তু মানে কেনেকৈ এইবিলাক কেনেকৈ কৰিব লাগিব মানে মই একো মানে আমি একো ভালদৰে বুজি পোৱা নাই আপুনি যদি এইবিলাকৰ বিষয়ে অলপ বুজাই দিয়ে তেতিয়া ভাল হয় আৰু মানে আমি নাজানো এইবিলাক ইমান তাৰপিছত কিবা কিবি কৰিবলৈ হ'লেও কিবা আধাৰ কাৰ্ড স্কেন কৰা আমুক তামুক গুগল পে' ফোন পে' খুলিবলৈও আজিকালি প্ৰায় বেংক পাছবুক নহ'লেও হয় অকল আধাৰ কাৰ্ডখনতে হৈ যায় যদি আধাৰ কাৰ্ডখন হেৰাই থাকে আমাৰ বহুত লোকচান হ'ব নেকি বা আধাৰ কাৰ্ডখন যদি হেৰাই থাকে আমি আকৌ কেনেকৈ উলিয়াম অনলাইনৰ যোগেদি আমি আকৌ আধাৰ কাৰ্ডখন কেনেকৈ মানে উলিয়াব পাৰিম কেনেকৈ তাত বিচাৰি পাম সেইখন আমাৰ আধাৰ কাৰ্ড বুলি তেতিয়া আমি মানে কেনেকৈ ক'ত কি কৰিব লাগিব তাৰ বিষয়ে যদি আপুনি অলপ বুজাই দিয়ে তেতিয়া ভাল হয় আৰু মানে ইমান আমি পঢ়া শুনা কৰা মানুহ নহয় যে সেইকাৰণে বুজি পোৱা নাই ভালকৈ